কামৰূপ মহানগৰ জিলাখনত উপলব্ধ কিছুমান স্থানীয় পৰিবহন বিকল্প ব্যৱস্থা হ'ল উবেৰ অ'লা কেপছ অটো ৰিক্সা ইলেক্ট্ৰিক অটো ৰিক্সা ইত্যাদি এই বিকল্পবোৰে তাত বাস কৰা লোকসকলৰ দৈনন্দিন জীৱনত ভালৰ লগতে বেয়াও প্ৰভাৱো পেলাইছে ভাল প্ৰভাৱবোৰ হ'ল এইবোৰৰ ফলত মানুহে কিছু ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপলব্ধ হৈছে কিয়নো বাছ বাছ ট্ৰেকাৰ এইবোৰত গ'লে মানুহে হয়তো সময় মতে কোনো এটা ঠাইত উপস্থিত হ'ব নোৱাৰে কিন্তু উবেৰ অ'লা এইবোৰৰ ফলত মানুহে কোনো এক ঠাইত যথেষ্ট নিৰ্দিষ্ট টাইমত উপস্থিত হ'ব পাৰে অটো ৰিক্সাবোৰত ফলত মানুহৰ বহুখিনি সুবিধা হৈছে যিহেতু বাছ ট্ৰেকাৰ এইবোৰে যাত্ৰীৰ ভৰ্তি নহ'লে ৰৈ থাকে কিন্তু অটো উবেৰ বা ইলেক্ট্ৰিক অটো ৰিক্সা এইবোৰৰ তেনেকুৱা নহয় এইবোৰে সময়খিনি মেইনটেইন কৰি আমাক টাইমত উপস্থিত কোনো এক ক্ষেত্ৰত সময় মতে উপস্থিত কৰাই দিয়ে আৰু ইয়াৰ বেয়া প্ৰভাৱো আছে কিয়নো এই এইবোৰৰ ফলত স্থানীয় যিবোৰ ড্ৰাইভাৰ সেইবোৰৰ পেটৰ ভাত মাৰাৰ নিচিনা হৈছে কৰোণাৰ ফলতো এইবোৰৰ যথেষ্ট কৰোণাৰ ফলত কৰোণাৰ পিছতো এইবোৰৰ যথেষ্ট প্ৰভাৱ পৰিছে কৰোণাৰ পিছত উবেৰ অ'লা এইবোৰৰো প্ৰায় এইবোৰো প্ৰায় বন্ধই হৈ গৈছিল বুলি ক'ব পাৰি কিয়নো এই এতিয়া গতিকে এতিয়া সেইবোৰ ড্ৰাইভাৰৰ পেটৰ ভাত মুঠি কাঢ়ি লোৱা হেন লোৱাৰ টাইপে হৈছে আৰু আৰু এই ব্যৱস্থাবোৰে জিলাখনৰ সামগ্ৰিক আহ যাহৰ আৰু সুচলতাৰ যাতায়াতৰ ক্ষেত্ৰতো অৰিহণা যোগাই যেনে পৰিবহন বিকল্প দৈনন্দিন যিমান আহ যাহৰো সুচলতা আদি যাতায়াত আদিৰ ব্যৱস্থা সুন্দৰ কৰি তুলিছে